শিক্ষা লাভৰ সময়ত অসমৰ ছাত্ৰ ছাত্ৰীসকলে বহুত প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব লগা হয় আমাৰ ল'ৰা ছোৱালীয়েও বহুত অসুবিধাৰ সন্মুখীন হৈছে প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে আমি বহুত সময়ত আমাৰ নিজৰো সন্তানক নিজৰ ঘৰৰ পৰা নিজৰ অন্তৰৰ পৰা দূৰৈত মানে নিজৰ ঘৰৰ পৰা দূৰৈত কৰিব লগা হৈছে কাৰণ তেওঁলোকৰ পঢ়া শুনা খুব ইম্পৰ্টেণ্ট গতিকে তেওঁলোকক আমি হষ্টেলত ৰাখোঁ হষ্টেলৰ আৰু হষ্টেলত ৰখাটো মানে সেইটো খৰচটো বেলেগেই বাকী যি পঢ়া শুনাৰ কাৰণে মানে যিমান খৰচ হয় খোৱা লোৱা থকা আদি খুব খৰচ আছে কিন্তু এইটো এটা গুৰুত্বপূৰ্ণও হয় আৰু অকল ছাত্ৰ ছাত্ৰীৰ কাৰণে নহয় ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলৰ কাৰণেও এটা প্ৰত্যাহ্বান হয় কাৰণ মানে ছাত্ৰ ছাত্ৰীসকলে যিটো শিক্ষা গ্ৰহণ কৰিব তাৰ কাৰণে যিটো মানে খৰচ বা খৰচ দিব লগা হয় সেইটো সদায় অভিভাৱকসকলৰ দ্বায়িত্ব হয় যে তেওঁলোকক যাতে একো প্ৰেচাৰ নিদিয়াকৈ অভিভাৱকসকলে খৰচবোৰ সমাধান কৰিব পাৰে খৰচৰ যোগান ধৰিব পাৰে আৰু নিজৰ সন্তানক যেতিয়া আমি দূৰত থওঁ সেই অন্তৰৰ দুখটোতো আমি সকলোৱে সহ্য কৰিবই লাগিব যিহেতু আমি মাক দেউতাক হৈছোঁ গতিকে আমাৰ সন্তানৰ ভৱিষ্যতৰ কাৰণে সন্তানৰ ভালৰ কাৰণেতো আমি এইটোতো সহ্য কৰিবই লাগিব আৰু নামভৰ্তিৰ কাৰণে আচলতে ইমান মানে কিছুমান ক্ষেত্ৰত ক'ৰবাত কিবা যদি ভাল এখন কলেজত বা ভাল এখন স্কুলত যদি নামভৰ্তিৰ কৰাব লাগে গতিকে আমি বহুত নিজকে ক্ষতি কৰি নিজৰ কাম ক্ষতি কৰি আমাৰ ল'ৰা ছোৱালীবোৰৰ কাৰণে ছাত্ৰ ছাত্ৰীবোৰৰ কাৰণে আমি যাব লাগে আৰু মই যেতিয়া মানে মই যেতিয়া সৰু আছিলো যেতিয়া মই পঢ়ি আছিলো মোৰ কলেজৰ সময়ত তেতিয়াও মই হষ্টেলত আছিলো মোৰ মা দেউতাৰ পৰা দূৰত আছিলো তেতিয়া মই বুজি পোৱা নাছিলো যে কিমান কষ্ট হয় অভিভাৱকসকলৰ কাৰণে কিমান হেৰি হয় ছাত্ৰ ছাত্ৰীসকলৰটো কষ্ট হয়েই কাৰণ সিহঁতে আমি যেতিয়া আছিলো মানে আমি খুব কষ্ট কৰিব লাগিছিল আমি পঢ়িব লাগে আমি হষ্টেলত থাকিব লাগে কিমান দিন এমাহ দুমাহলৈকে আমি ঘৰৰ পৰা দূৰত থাকিব লাগে কিন্তু আমি এটা পোৱা নাছিলো যে আমি খৰচৰটো পোৱা নাছিলো আমি যেতিয়াই পইচা খোজোঁ মাহঁতে তেতিয়াই আমাক দিছিলে কিন্তু এতিয়া আমি যেতিয়া আমি অভিভাৱক হৈছো তেতিয়া আমি বুজি পাইছো যে পইচাৰ খৰচটো আমাক যেতিয়া আমাৰ ল'ৰা ছোৱালীবোৰে পইচা খুজিব তেতিয়া আমি দিব পাৰিব লাগিব সময়ে সময়ে স্কুল কলেজৰ ফিজবোৰ দিব পাৰিব লাগিব গতিকে সেইখিনিও আমাৰ ছাত্ৰ ছাত্ৰীবোৰৰ লগতে অভিভাৱকসকলৰ কাৰণেও সেইটো মানে এটা প্ৰত্যাহ্বান হয় যে শিক্ষা লাভৰ কাৰণে আমি কিমান চেলেঞ্জ আমি কিমান চেলেঞ্জ অতিক্ৰম কৰোঁ কিমান আমি কষ্ট কৰোঁ কিমান আমি দুখৰ মাজতো সুখ বিচাৰিব চেষ্টা কৰোঁ গতিকে শিক্ষা সকলোৰে কাৰণে অতিকৈ প্ৰয়োজন সকলোৱে শিক্ষিত হ'ব লাগে সকলোৱে পঢ়া শুনা কৰিব লাগে আৰু সিমানখিনি কষ্ট কৰি সকলোৱে নিজৰ পঢ়াত ধ্যান দিব লাগে গুৰুত্ব দিব লাগে মাক দেউতাকৰ কথা ভাবি পেলাই হ'লেও সকলোৱে শিক্ষিত হ'ব লাগে যাতে এদিন আমি যাতে এদিন আমাক আমাৰ ল'ৰা ছোৱালীবোৰে ভালকৈ খুৱাব পাৰে ধুৱাব পাৰে আমি যেনেকৈ সিহঁতক মৰম কৰিছো খুৱাইছো ধুৱাইছো এদিন আমি বুঢ়া হোৱাৰ পিছত যাতে আমাৰ ল'ৰা ছোৱালীবোৰে আমাক খুৱাব ধুৱাব পাৰে গতিকে সেইখিনি মানে সকলোৱে গুৰুত্ব দিব লাগে ভাবিব লাগে আজিকালি কি হৈছে যে ল'ৰা ছোৱালীবোৰে মানে যেতিয়া তেওঁলোক শিক্ষিত হৈ যায় তেতিয়া মাক দেউতাক যেতিয়া বুঢ়া হ'ব তাৰেপিছত তেওঁলোকক মানে ঘৰত নৰখা হয় তেওঁলোকৰ কাৰণে ল'ৰা ছোৱালীবোৰৰ কাৰণে বোজা হৈ যায় মই সকলোকে কোৱা নাই মানে বহুত সংখ্যক প্ৰায়সংখ্যক এনেকুৱা আছে যে মাক দেউতাকৰ মাক দেউতাকবোৰ মানে ল'ৰা ছোৱালীৰ কাৰণে বোজা হৈ যায় যেতিয়া ল'ৰা ছোৱালীবোৰে নিজে নিজৰ ভৰিত থিয় হ'বলৈ শিকে কিন্তু সেই ভৰিখনত থিয় হ'বলৈতো তেওঁক তেওঁৰ মাক দেউতাকে শিকাইছে গতিকে তেওঁৰ মাক দেউতাকক যাতে তেনেকুৱা নকৰে কোনেও বৃদ্ধা আশ্ৰমত থৈ নাহে অকলশৰীয়া কৰি নিদিয়ে কাৰণ এটা দুখ যে তেওঁলোকক তেওঁলোকৰ শিক্ষা লাভৰ কাৰণে তেওঁলোকৰ ভৱিষ্যত উন্নতিৰ কাৰণে মাক দেউতাকবোৰে তেওঁলোকক এটা সময়ত নিজৰ পৰা আঁতৰত ৰাখিছিল অন্তৰৰ পৰা আঁতৰত নাৰাখিলেও ঘৰৰ পৰা আঁতৰত ৰাখিছিল সেই দুখটো যেতিয়া মানে ল'ৰা ছোৱালীবোৰে বুজি নাপায় তেওঁলোকে নিজৰ ভৰিত নিজে থিয় হৈ মাক দেউতাকক এদিন তেওঁলোকৰ অন্তৰৰ পৰা দূৰ কৰি দিয়ে ঘৰৰ পৰা দূৰ কৰি পেলাই অইন ক'ৰবাত থয় সেই দুখটো মানে তেওঁলোকে বুজি নাপায় গতিকে মই ভাবোঁ যে সেইটো কোনেও নকৰক যেনেদৰে মাক দেউতাকে তেওঁলোকৰ কাৰণে কষ্ট কৰে পইচা খৰচ কৰে কষ্ট কৰি পেলাই অনা পইচা তেওঁলোকৰ নামত খৰচ কৰি দিয়ে যাতে তেওঁলোকৰ ভৱিষ্যত ভাল হয় তেওঁলোকে নিজৰ ভৰিত নিজে থিয় হ'বলৈ শিকে তেনেকুৱা যাতে তেওঁলোকে নিজৰ ভৰিত নিজে থিয় হোৱাৰ থিয় হোৱাৰ পিছত যাতে তেওঁলোকেও মাক দেউতাকক বুঢ়া কালত চায় বুঢ়া কালত মাক দেউতাকৰ সঁহাৰি হয় মাক দেউতাকক হাতত ধৰি ঘূৰাই ফুৰাই যিখিনি সুখ মাক দেউতাকে তেওঁলোকৰ নামত ত্যাগ কৰিছিল সেইখিনি যাতে তেওঁলোকে ল'ৰা ছোৱালীবোৰে মাক দেউতাকক দিব পাৰে গতিকে এইখিনিয়ে আৰু